হেল্ল' অঁ মামী কি কৰিছে অঁ মাঘৰ বিহু পালেহিয়ে নহয় মাঘৰ বিহু খানা অঁ খানা খোৱা দায়িত্ব পইচা তোলা দায়িত্বটো মোৰ এশ এশ দিব অঁ অঁ অঁ ঘৰে প্ৰতি এ এশকৈ অঁ অঁ কাঠ আলো লাই শাক লৈ আনিব গাহৰি লগত খাবলৈ অঁ আৰু আগতীয়াকৈ আহিব অঁ কাম ব কাম বন কৰিবলৈ আগতীয়াকৈ আহিব দেই

অঁ তাৰপৰা আৰু চুঙা চাউল চেৰা দিয়া অঁ অঁ মামাহঁতক কৈ দিব ভাইটি ভন্টিকো কৈ দিব সকলোৱে লাগি ভাগি খাম আৰু এসাঁজ

অঁ অঁ গাঁৱৰ স গাঁৱৰ সব সবৰ অঁ সবকে একেলগতে এসাঁজ এসাঁজহে খাম সবেই খাম অঁ অঁ লিষ্টখন বনাব লাগিব ক'ত কেনেকৈ কি খৰচ হয় অঁ অঁ আৰু কাম বনো কৰি দিবলৈ আহিব আমাৰ তেনেকৈ অঁ আছে আছে কিন্তু বেছি নহয় আৰু অলপ

অঁ অঁ আহিব দেই অঁ অঁ সকলোৱে আহিব

অঁ আনিব লাগিব নাচিব লাগিব নাচিব লাগিব নাচিব লাগিব আকৌ আমাৰ লগত

অঁ

অঁ অঁ অঁ ঠিক আছে তেনে আহিব দেই অঁ ঘৰখন অঁ পইচাটো কেতিয়াকৈ দিব পইচাটো পইচাটো কেতিয়াকৈ দিব অঁ অঁ হ'ব হ'ব ঠিক আছে তেনেহ'লে